বৰ্তমান সময়ত মানুহে শিক্ষা গ্ৰহণ কৰোঁতে বিভিন্ন শিক্ষা মাধ্যম তথা মানুহে কথা বতৰা কওঁতেও মৌখিকভাৱে ব্যৱহাৰ বহু ভাষাই ব্যৱহাৰ কৰিবলগীয়া হয় কাৰণ এটা অঞ্চলত বিশেষকৈ নগৰ অঞ্চলত কেৱল এক ভাষাৰ মানুহ বসবাস নকৰে এতিয়া আমি যিটো কথা ভাষা ব্যৱহাৰ কৰোঁ সেইটো হ'ল অসমৰ মাতৃভাষা অসমীয়া আমাৰ মাতৃভাষা ব্যৱহাৰ কৰাৰ বা মূখ্য় ভাষা হিচাপে ব্যৱহাৰ কৰোঁ আৰু উপভাষাসমূহো ইয়াৰ লগত আমি প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিবলগীয়া হয় যেনেকৈ অসমখন বিভিন্ন ভাষা ভাষীৰে বিভিন্ন সম্প্ৰদায়েৰে গঠিত হোৱা এখন ৰাজ্য যদিও আমি ইয়াৰ প্ৰধান ভাষা বা মাতৃভাষা আমি লিখিত অসমীয়া ভাষা বুলি পেলাই আমি কওঁ আৰু সেই ভাষাৰ লগতে আমাৰ পাহাৰ ভৈয়াম এই অঞ্চলসমূহতো বিভিন্ন জনজাতীয় লোক আছে তেওঁলোকৰ নিজস্ব কিছুমান উপভাষা আছে গতিকে এই উপভাষাবিলাকে কিন্তু অসমীয়া ভাষাটো গঠনত যথেষ্ট সহায় কৰিছে তেওঁলোকৰ আমি যদি আজি কওঁ আমাৰ বিশেষকৈ অৰুণাচলী লোকসকলৰ তেওঁলোকৰ বিভিন্ন দোৱান আছে বা ভাষা আছে আজি মিছিমিসকলৰ ভাষা আছে ডিমাছাসকলৰ ভাষা আছে নাগাসকলৰ ভাষা আছে ঠিক তেনেকৈ সকলোৰে এটা নিজস্ব ভাষা আছে সেইবিলাকক আমাৰ অসমীয়া ভাষাৰ উপভাষা হিচাপে ধৰোঁ আৰু তদুপৰি আজি অকল কি ভি অসম অসমলৈ বিভিন্ন ভাষা ভাষী লোকৰ প্ৰবজন ঘটিছে এই প্ৰবজনকাৰীসকলৰ পৰাও বহু ভাষা আহিছে যেনেকৈ চাহ জনগোষ্ঠীৰ লোকসকল সুদুৰ উৰিষ্যাৰ পৰা আহিছে আহি তেওঁলোকৰ যিটো জনজাতীয় যিটো ভাষা সেই ভাষাৰ বহু শব্দ অসমীয়া ভাষাৰ লগত সংমিশ্ৰণ হৈছে গতিকে এই উপভাষাসমূহে আমাৰ ভাষা ব্যৱহাৰ হৈছে লগতে বি ভাষাটোৰ সমৃদ্ধিও ঘটাইছে গতিকে বহু ভাষাৰ সংমিশ্ৰণত এটা সবল ভাষাৰ সৃষ্টি হয় মানুহে কৰ্ম বা শিক্ষাৰ বাবে অধিক ভাষা শিকিবলগীয়া হয় যেনেকৈ আজি যদি এজন অসমীয়া ব্যক্তিয়ে শিক্ষা দীক্ষা গ্ৰহণ কৰি চৰকাৰী অফিচাৰ হৈ কোনো এটা অঞ্চলত তেওঁ যেতিয়া কৰ্মৰত হয় তেতিয়া সেই অঞ্চলসমূহৰ ভাষাটো তেওঁ তেখেতে শিকিবলগীয়া হয় আৰু তদুপৰি সেইকাৰণে চৰকাৰে এতিয়া কি কৰিছে বিভিন্ন ক্ষেত্ৰত এই উপভাষা ভাষাবিলাককো পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিছে সেই সেই অঞ্চলৰ মাতৃভাষা পোৱা ছাত্ৰ ছাত্ৰীসকলক আৰু তাৰ এই উপভাষাসমূহে আমাৰ ভাষাটো যথেষ্ট সমৃদ্ধিও কৰিছে আৰু এই উপভাষাসমূহৰ পৰা সেই লোকসকলকো আমি আদৰি লোৱা হৈছে যিসকলে উপভাষাবিলাককে কৈ বা অন্য কোনো ভাষাৰ লগত তেখেতলোকৰ সম্পৰ্কিত হৈ পৰা নাই কিন্তু বৰ্তমান বাণিজ্যিক দিশতে হওক বা শিক্ষাৰত দিশতে হওক এই দুয়োটা দিশতে প্ৰধানকৈ মানুহৰ মাজত যোগাযোগ ব্যৱস্থা বেছি হৈছে এতিয়া আমাৰ আম উপভাষাবিলাকৰ ভিতৰত আমি আমাৰ যদি এজন ব্যক্তি তিনিচুকীয়া জিলাত বা যোৰহাট জিলাত বাস কৰা এজন ব্যক্তি তেওঁ যদি ধুবুৰী বা মানকাচাৰত চৰকাৰী কৰ্মচাৰী হিচাপে যদি নিয়োজিত হয় তেতিয়া প্ৰথমতে তেখেত কিছু সমস্যাৰ সন্মুখীন হয় যদিও তেওঁলোকে চৰকাৰী চাকৰিয়াল হিচাপে হিন্দী বা ইংৰাজী যিটো ভাৰতীয় সৰ্বভাৰতীয় ভাষা হিন্দী আৰু যিটো আমাৰ বিশ্বৰ স্বীকৃত ভাষা আৰু ইংৰাজী এই দুটাত কথোপকথন কৰোঁ কিন্তু স্থানীয় লোকসকলে সেইখিনি বুজিব নোৱাৰে আৰু তাৰ বিশেষকৈ গাঁও অঞ্চলত যিবিলাক বাস কৰা বাসিন্দা সেই বাসিন্দাসকলে কেৱল উপভাষাহে কয় অন্য ভাষা বুজি পাবলৈ কঠিন হয় কাৰণ তেওঁলোকে নকয় বৰ্তমান যুগত অৱশ্যে কিছু পৰিৱৰ্তন আহিছে যিহেতু আমাৰ শিক্ষাৰ ব্যৱস্থাৰ প্ৰসাৰ ঘটাৰ প্ৰসাৰিত হোৱাৰ কাৰণেই সেই অঞ্চলবিলাকত শিক্ষাৰ প্ৰভাৱ পৰিছে আৰু তাত থকা শিক্ষিত ছাত্ৰ ছাত্ৰীসকলে এতিয়া অসমীয়া লিখিত ভাষাটোও জানিছে লগতে উপভাষাও জানিছে আৰু সৰ্বভাৰতীয় ভাষা হিন্দী আৰু ইংৰাজী এইকেইটাৰ লগতে তেওঁলোক শিকিবলৈ লৈ ক'বলৈ বা তেওঁলোকে ব্যৱসায়িক দিশত প্ৰয়োগ কৰিবলৈকো লৈছে উপভাষাসমূহৰ পৰা মানুহে শিকিলে কথা শিকিব পাৰে আৰু সেই উপভাষাবিলাক যদি তেখেতসকলে বুজি পায় আৰু সেই উপভাষাবিলাক সেই অঞ্চলৰ লোকে ব্যৱহাৰ কৰোঁতে বুজি পায় তেতিয়া সেইবিলাক নিজে আয়ত্ত্ব কৰি নিজৰ অঞ্চলতো বা অন্য ঠাইত কথা বতৰা পাতোতেও তেওঁলোকে এই ভাষাবিলাক ব্যৱহাৰ কৰে আমাৰ আমাৰ তি বৰ্তমান তিনিচুকীয়া জিলাত সমীপতে আছে মৰাণ মটক ডিমাচা কছাৰী সোণোৱাল কছাৰী এইবিলাক উপজাতি এই উপজাতিসমূহৰ তেওঁলোকৰ নিজস্ব সংস্কৃতি আছে ঐতিহ্য আছে ভাষা আছে গতিকে আমাৰ প্ৰথমতে মানুহবিলাকে তেওঁলোকৰ এই বস্তুবিলাক বুজিব পৰা নাছিল আৰু সেইবিলাক তেওঁলোকৰ মাজতে মাত্ৰ সীমাবদ্ধ হৈ আছিল কিন্তু বৰ্তমান এতিয়া এই অঞ্চলবিলাকৰ মানুহে যেতিয়া শিক্ষাৰ পোহৰ পালে তেতিয়াই তেওঁলোকৰ বস্তুটো সমা তেওঁলোকৰ নিজস্ব সমাজৰ পৰা বহুলভাৱে বাহিৰলৈ উলিয়াই আহিছে আৰু বাহিৰলৈ উলিয়াই অনাৰ লগে লগে সেই উপভাষাসমূহ বা তেওঁলোকৰ যিখিনি ধৰ্মীয় দিশ সাংস্কৃতিক দিশ এইবিলাকৰ লগত মানুহে সম্বন্ধ যোগাযোগ ঘটিছে আৰু তাৰ ফলস্বৰূপে এটা বৃহৎ সংস্কৃতি গঢ় লৈ উঠিছে এতিয়া আমাৰ অঞ্চলত আমাৰ বিশেষকৈ অসমীয়া মানুহৰ এটা প্ৰবৃত্তি আছে যে নিজকে সকলোতকৈ শ্ৰেষ্ঠ কৰি দেখুওৱা এটা সময়ত আমি ব্যক্তিগতভাৱে দেখিছোঁ যিসকল সবেই গাঁৱৰ পৰা অহা সবেই গাঁৱৰ খেতি বাতি মাটি বোকা পানী সংস্পৰ্শ পোৱা কিন্তু সেইসকলে যেতিয়া বিএ বা অলপ মেট্ৰিকৰ পৰ্য্য়ায়ৰ পৰা ওপৰলৈ গৈছে তেতিয়াই তেওঁলোকৰ এটা অসমিকা ভাৱ আহে আৰু তেওঁলোকে সেই অঞ্চলৰ মানে যিবিলাক সহজ সৰল গাঁৱলীয়া মানুহে কৰে সেইবিলাক কাম কৰিবলৈ টান পোৱা হ'ল আৰু তাৰপিছত তেওঁলোকে যেতিয়া অন্য ভাষা ভাষীৰ লগত সম্বন্ধ হ'ল তেতিয়া নিজৰ ভাষাটোৰ প্ৰতি কিছুমান অনীহা হ'ল আৰু তাৰ ফলস্বৰূপেই তেওঁলোকে কিন্তু উপকাৰ পোৱা নাই অপকাৰহে হৈছে তেওঁলোক নিজৰ সংস্কৃতিটো নিজৰ ভাষাটো নিজৰ সমাজখন সেইখিনি এৰিব কেতিয়াও নালাগে আৰু সেইকাৰণে প্ৰতিটো কিন্তু নিজৰ সমাজখনৰ লগতে অন্য সমাজৰ লগত আদান প্ৰদানৰ ব্যৱস্থা কৰিব লাগে যাতে প্ৰতিখন সমাজৰ প্ৰতিটো উপভাষা প্ৰতিটো সংস্কৃতি সকলো মানুহে জানিব পাৰে আৰু আমাৰ এটা ধাৰণা হয় যে পঢ়া শুনা কৰিলেই ডাঙৰ মানুহ হয় গতিকে তেওঁলোকে এই গাঁৱলীয়া ভাষা নকয় গতিকে শুদ্ধই হওক বা ভুলেই হওক হিন হিন্দী ইংৰাজীৰে কথা পাতিবলৈ বিচাৰে বা সেই সেই বস্তুটো কিন্তু সমাজৰ কাৰণে শুভ লক্ষণ নহয় এতিয়া আমি চাইছোঁ শিক্ষাৰ বাবে বা কৰ্মৰ বাবে সঠিক অধিক ভাষা শিকিব

এতিয়া বৰ্তমান যুগত গোটেই পৃথিৱীখনকে এখন গোলকীয় গাঁও বুলি কৈছে গতিকে এই গোলকীয় গাঁৱত মানুহে পাৰিলে যিমান পাৰে ভাষা অধ্যয়ন কৰিব লাগে শিকিব লাগে আৰু তাৰ কাৰণে কিন্তু আমাৰ নিজস্ব নিজৰ যিটো পৈত্তিক সম্পত্তি ভাষাটো ত্যাগ কৰিব নালাগে আৰু এই ভাষাবিলাক শিকিলে কি হয় তেখেতৰ জ্ঞানো বাঢ়ে অন্য দেশৰ বিষয়ে জানিব পাৰে অন্য দেশৰ সংস্কৃতিক বিষয়টো জানিব পাৰে গতিকে এই বস্তুটোৱে তেওঁলোকক সবল কৰি তোলে আৰু নিজৰ মাতৃভাষা ক'বলৈ বৰ্তমান যুগত যুৱক যুৱতীসকলে অনীহা কৰাও কিছু ক্ষেত্ৰত দেখা যায় কিন্তু আমি ভাবোঁ আমাৰ নিজৰ যিটো মাতৃভাষা সেই ভাষাক আমি কেতিয়াও অশ্ৰদ্ধা কৰিব নালাগে নিজৰ মাতৃভাষাটোৰ যে স্বকীয়তা আছে এটা তেওঁলোকৰ নিজস্ব বৰ্ণ আছে

ভাষাৰ ব্য়াকৰণ আছে গতিকে আমাৰ নিজৰ ভাষাটোক কেনেকৈ সবল কৰিব পাৰি সেইটো চেষ্টা কৰিব লাগে আৰু এইখিনি যুৱক যুৱতীসকলে কেতিয়াও অৱহেলা কৰিব নালাগে অৱশ্যে আমাৰ এতিয়া বৰ্তমান সমাজখন এনেকুৱা হৈছে যে আমাৰ মাতৃভাষাৰ স্কুলত বা বিদ্যালয়তকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু তেওঁলোকে সেই বিদ্যালয়বিলাক পতাৰ উদ্দেশ্য এটাইদে কৈছে যে যেতিয়া এজন ছাত্ৰ কি উচ্চ শিক্ষিত হৈ অন্য় ঠাইত কৰ্মৰত হ'বলৈ যাব তেতিয়া তেওঁক এই ভাষাবিলাকৰ প্ৰয়োজন সেইটো অস্বীকাৰ কৰিব নোৱাৰি হয় কিন্তু তাৰ লগতে নিজৰ মাতৃভাষাটো পঢ়িছিলোঁ যেতিয়া সেইজন লোকে অন্য এখন ঠাইলৈ যাব যাওঁতে তেতিয়া তেওঁ তাত তেওঁলোকৰ থলুৱা ভাষাটোও শিকিব লাগিব আৰু লগতে তেওঁলোকে মাতৃভাষা যিটো তাৰ যদি এজন মানুহে সুধে আপোনাৰ প্ৰকৃত মাতৃভাষা কি সেই মাতৃভাষাটোৰ ওপৰতো তেখেতৰ দক্ষতা থাকিব লাগিব তেতিয়াহে আনকো তেওঁলোকে নিজৰ ভাষাটোৰ কিমান মাহাত্ম্য় আছে এই ভাষাটোৰ পৰা মানুহে আন মানুহে যে জানিবলগীয়া কিছুমান বস্তুটো আছে আমাৰ ঐতিহাসিক তথ্য আছে সমল আছে আমাৰ ধ ধৰ্ম সাহিত্য সংস্কৃতিৰ উজ্জ্বল দিশসমূহো আমাৰ ভাষাটোৰ যোগেদি আনক আমি প্ৰকাশ কৰিব পাৰিব লাগিব বৰ্তমান যুগৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা সঘনাই ধাৰণা হয় যে তেওঁলোকে কেৱল ইংৰাজী বা হিন্দী বা বেংগলী মিডিয়ামেই হওক অন্য ভাষাৰ মাধ্যমত যেতিয়া অধ্যয়ন কৰে গতিকে থলুৱা বা তেওঁলোকৰ মাতৃভাষাটোক ইমান গুৰুত্ব নিদিলেও হ'ব বুলি ভাবে গতিকে আৰু বহুতে অৱশ্যে প্ৰথমতে নিজৰ মাতৃভাষাটোকে প্ৰথমতে প্ৰথম গুৰুত্ব দিয়ে তাৰ পাছতে অন্যান্য ভাষাবিলাকক প্ৰাধান্য দিয়ে প্ৰকৃততে নিজৰ মাতৃভাষাটোক গুৰুত্ব দিহে অন্যান্য ভাষা উপভাষাবোৰক গুৰুত্ব দিব লাগে কিন্তু নিজৰ ভাষাটো শ্ৰেষ্ঠ বুলি কৈ আনৰ ভাষা কেতিয়াও অৱহেলিত কৰিব নালাগে গতিকে আমি ভাষাৰ ব্যৱহাৰ কৰোঁতে আমাৰ মূখ্য় মাতৃভাষা হোৱা উচিত আৰু তাৰ লগতে আমাৰ ৰাজ্যখনত যিসকল আমাৰ অন্যান্য জাতি উপজাতি লোক আছে তেওঁলোকৰ ভাষাটোকো আমি সন্মান জনাব লাগিব আৰু তেওঁলোকৰ ভাষাটোক আমি শিকিব লাগিব আৰু লগতে আমি কৰ্মৰতভাৱে হওক ব্যৱসায়িক দিশতে হওক প্ৰতিটো খোজতে প্ৰতিটো অঞ্চলত যাতে আমাৰ নিজৰ ভাষাটোক আমি গুৰুত্ব দি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব লাগে বৰ্তমান যুৱক যুৱতীসকলে নিজৰ ভাষাটোৰ প্ৰতি গৌৰৱ অনুভৱ কৰিবলৈ শিকা উচিত